হেল্ল' ক'ত আছে তাই অঁ অঁ বিহুত কি কি ল'লি হয় মানে কি কি ল'বি ময়ো তাকেই মেখেলা চাদৰ সেইফালে বোলে দেইলি বজাৰৰ ফালে বাম্পাৰ অফাৰ দি আছে বোলে যাবি নেকি তিনিশ টকীয়া মেখেলা চাদৰ ল'বলৈ তিনিশ টকা মেখেলা চাদৰৰ পৰা ষ্টাৰ্ট মানে আৰু কিমানলৈকে নেজানো দেই তেনেকৈ পায় আকৌ মই এই বিহুত পিন্ধিব পৰাকৈ আৰু বিহুতনো কেনেকুৱা পিন্ধে জানইচোন ৰঙাবিলাকে পিন্ধে বেছিকৈ

অঁ অঁ তাকে যাম ন অঁ কেইটা বজাত এতিয়া দছটামান বজাত ওলাই যাম কাইলৈ কাইলৈতো চানডে আছে ন কাইলৈ যাম দেই কাইলৈ বেছি ভাল হ'ব অঁ অঁ আজি নাযাওঁ মানে তাকে তাৰপাছত আৰু কি ল'বি অকল কাপোৰে ল'বিনে মানে মেখেলা চাদৰেই ল'বিনে আৰু বেলেগ কিবা ল'বি অঁ অঁ তাকেই আৰু তাৰ লগতে চৰ্ট কুৰ্তিও ভাবি নহয় চৰ্ট কুৰ্তি পূৰা এশ টকাত দি আছে নহয় সেই এতিয়া গৰমত সেইবোৰে ভাল আকৌ তাকে যি হ'লেও ওলাবি দেই হেৰি বজাত কেইটা দছটা বজাত ওলাবি তাৰপিছত ভাত চাত খালি নাই ভাত চাত খালি নাই অঁ অঁ তাকে বাকী ঘ ঘৰৰ ফালে ভাল চাগে ন ভালে হ'ব দে হ'ব এতিয়া বাই বাই